অঁ কোনে ক'লে অঁ কি বিচাৰিছেনো আপুনি

অঁ অঁ হ'ব আপুনি এইটো জানিব পাৰিব আপোনাৰ এতিয়া কি কি বস্তু লাগে সেইটো মানে ডিটেইছটো পালে ভাল হ'লে হয় এতিয়া আপোনাক কেনেকুৱাবিলাক ইয়াত মানে আমাৰ ইয়াত দুটা দুটা ধৰণৰ বস্তু আছে আপুনি নিজেই আহি চালে কথাটো বুজি পালে হয় মানে লোহাৰো আছে কাঠৰো আছে আপোনাৰ চোফা চেট বেড আলমিৰা বাকী চকী এনেকুৱা ভেৰাইটিজেই আছে আপুনি আহিলে চাব পাৰিব কোনবিলাক কেনেকুৱা হেৰি লাগে আপুনি কেনেকুৱা ৰেঞ্জৰ বিচাৰে হয়

বক্স বক্স লাগিব ন হয় অঁ অঁ আছে আপোনাৰ ইয়াত দুটা কোৱালিটি দুটা মানে আমাৰ কেইবাটাও কোৱালিটিৰে বস্তু আছে আপোনাৰ ভাল চফা যিটো আছে ভাল বেডৰ বক্স পালেং আপোনাৰ সেইটো আপুনি ছিক্সটি মানত পাব এইটো একদম আপোনাৰ মানে ভাল তিতাচপা হ'ব গোটেইটো ভাল হ'ব এই চেগুন চফাটো আপোনাৰ বিছ মান পৰিব মানে আপোনাৰ চফা তিনিটাই লাগিব ন মানে থ্ৰী চিটেড এটা চিংগুল চিংগুল এটা এটা অঁ অঁ অঁ সেইটো প্ৰায় আপোনাৰ বিছ পঁচিছ আহি যাব ভালটো যদি লয় আৰু আপো নহয় আপুনি দামটো বেছিকৈ পাইছে মানে আপুনি আহি চালে গম পাব বস্তুবিলাক এনেকুৱা আপোনাৰ ধৰক ফোনত মই কৈছোঁ আপুনি চালে আৰু কিবা অলপ ইফাল সিফাল হ'ব বাৰু কেৱল আপুনি আহি চাব লাগিব কোৱালিটি কেইবাটাও আছে আপোনাৰ ধৰক কোনোবাটোত মানে কাঠটো অলপ ডিফাৰেঞ্চেই আছে চেগুনো পাব আপোনাৰ তিতাচপা মিহলি পাব চেগুনৰ লগত আৰু তাৰে পিছত আকৌ এই এই ক্লাছৰে আৰু বেলেগ বেলেগো পাব তেনেকুৱা সেই অনুপাতে আপোনাৰ দামটো অলপ ডিফাৰেঞ্চ আছে আপুনি যদি একেবাৰে ভালটো ল'ব বিচাৰে তেতিয়া আপুনি সেই দামতে তেনেকুৱাই দাম আছে আৰু

অঁ দুইটা দুইটা আপোনাৰ চল্লিছ হেজাৰ মানত নহয় কিন্তু চফাটোৰ দাম কম আছে বাৰু সেইটো আপোনাৰ বিছ পঁচিছ মানৰ ভিতৰত সিমানত থাকিব কিন্তু বিছনাটো আপুনি অলপ যদি কমেই লয় হেইটোও আপুনি কাঠ ভালেই পাব সেইটোতো আপোনাৰ মানে বেয়া কাঠ নাই কিন্তু গোটেইটো আপুনি তাত চেগুন বা তিতাচপা নেপায় আচ্ছা আচ্ছা হ'ব হ'ব আলমিৰা আছে আপোনাৰ চকী তেনেকুৱা মানে এইয়ো আছে এই কি কয় এইটো মিকচেপ বুলি কয় যে সেই তেনেকুৱা মিকচেপো পাব সেইবোৰ আছে আপুনি চালে কোৱলিটি মানে ভাল কোৱালিটি আছে ইয়াত আপোনাৰ এই নহয় মানে ঠিক আছে আহক আপুনি আহক আপুনি আপোনাক চাইয়েই দিম বাৰু এইটো অলপ এই কৰি কিন্তু বৰ্তমান অঁ হয় হয় নাই নাই দি আছে মানুহ বোৰ আহে আৰু এতিয়ালৈকে ধৰক মোৰ তাত কমপ্লেইন কোনো তেনেকৈ কৰা নাই কাৰণ কমপ্লেইন ক'ব আহে আৰু মই কিছুমান মানুহৰ ধৰক নিছে কাঠ ক'ৰবাত বেয়া পাইছে ক'ৰবাত এবছৰতে কিবা ঘোৰাই বেয়া হৈ গৈছে মই হেইবোৰো মানে তেওঁলোকক সলাই দি আকৌ বনাই দিছোঁ তেনেকুৱাও মই কৰিছোঁ গতিকে সেইকাৰণে মানুহ আহে বাৰু নিব পাৰিব অঁ আচ্ছা কোশ্বন আছে কোশ্বনটোও পাব আপুনি আহক আপুনি আহিলে গোটেইটো চাই ঠিক কৰি ল'ব পাৰিব পাই যাব অঁ অঁ আপুনি লাগিলে সেইটো দিব পৰা যাব কিছুমানে নলয় কিছুমানে লৈ যায় লাগিলে দিব পৰা যাব ঠিক আছে হৈ যাব মোৰ বেলেগ ক'ল এটাও আহি আছে আপুনি আহিলে আপোনাক মই এই কৰি দিব পাৰিম দেই অঁ আচ্ছা ঠিক আছে